হেল্ল' অঁ বৌ এইটো ট্ৰেভেল এজেঞ্চীত লাগিছেনে অঁ মানে আমি ফুৰিবলে যাম বুলি ভাবিছিলোঁ আমি কাইলে মানে এনেই কাজিৰঙা ফুৰিব যাম বুলি ভাবছিলোঁ গাড়ী এখন লাগিছিল মানে অঁ অঁ আমি সাতজনমান যাম বুলি ভাবিছিলোঁ অঁ দাম কিমান কিমান হ'ব বাৰু অঁ এদিনত কিমান মান ল'ব বাৰু মানে আমিও এতিয়া কিমান দিন থাকিম ডাইৰেক্ট ক'ব পৰা নাই যে

অঁ অঁ অঁ লাগিব লাগিব অঁ তাতকে কম বেছ নহ'ব নি বাৰু অঁ মানে কেইবাঠাইতো বিচাৰিলোঁ ন তাৰপিছত চবেই ক'লে যে আপোনাৰ ওচৰতে পাম এনেকে তেনেকে সেইকাৰণে আপোনাৰ ওচৰলৈকে ফোন কৰিছোঁ অঁ

মানে চাৰিদিন পাঁচদিন বুলি ধৰক হয় নেকি অঁ অঁ ময়ো সিহঁতৰ লগত পাতি মেলি লওঁ নেকি অঁ মানে ক'ব লাগিব ন গাড়ী এখন পাইছোঁ মানে ইমান দিনৰ কাৰণে ইমানখিনি ভাড়া হ'বনে নহয় বুলি অঁ আমি ফুৰিবলে আহিছিলোঁ ইয়াত তাৰপিছত আমি মানে গাড়ী বিচাৰি আছিলোঁ আমি যোৰহাটৰ পৰা আহিছোঁ

অঁ তাকে সেই মানে জনাই মেলি লওঁ মই অকলে ক'লে নহ'ব ন চবৰে মতামতটো জানিব লাগিব মানে কোনে কিমান কি কৰে

পাব পাব ৰাতিপুৱাই ওলাম ৰাতি ৰাতিপুৱাই ওলাম মানে গধূলি আৰু আমি আপুনি নটামান বজাত পোৱাকে আহিব নেকি মানে নটামান বজাত বুলি ক'লেতো দছটা বাজিবই অঁ আমি হোটেলত আছোঁ অঁ মই মেছেজ কৰি জনাই অঁ অঁ অঁ ঠিক আছে ঠিক আছে